নমস্কাৰ মই চান্দমাৰীৰ পৰা কৈছিলোঁ আৰু মই এখন কেব বুক কৰিছিলোঁ কিন্তু কেবখনত যিটো ভাড়া দেখাইছিলে সেই ভাড়াতকৈ ড্ৰাইভাৰজনে মোক অতিৰিক্ত ভাড়া বিচাৰিছে গতিকে এই বিষয়ে মই আপোনাক এক অভিযোগ দিব বিচাৰিছোঁ আৰু লগতে অতিৰিক্ত পৰিমাণৰ ধন দিব মই নোৱাৰোঁ আৰু উবেৰখন মই কেঞ্চেল কৰিছোঁ ধন্যবাদ